হেল্ল' অ ক' তাকেতো কাপোৰ কিনিব কেতিয়া যাম বুলি ভাবিছ' এনেই চাদৰ মেখেলাই ভাল লাগে ন' অহাকালি অ পাৰি ক'লৈ মানে ইয়াতে তেজপুৰতে ন' আৰুনো ক'ৰপৰা কিনিবি অ অ হ'ব দে একেলগে যাম

অ অ ল'ব লাগিব আৰু অ আৰু কইনাকো গিফ্টত দিব লাগিব ন' চাদৰ মেখেলাই চাগৈ দিম অ তাকেতো অ অ হ'ব দে কাইলৈ যাম চাদৰ মেখেলাই লম চাগৈ পাটৰ তই অ কালাৰ এতিয়া ৰ'চোন গৈ পেলাই কি ভাল লাগে বা অ অ তাকেতো ওম ওম অ তাকে গৈ পেলাই যি ভাল লাগে আৰু ন' অ মাহঁত নগ'লেও আমি দুজনী গুচি যাম অ অ লৈ আহিবি তই ওম ওম হ'ব দে নহ'লে কাইলৈ আহিম অ অ পাৰি ওম ওম অ অ তাতে দি আহিম একেবাৰে অ অ হ'ব দে ন' কাইলৈ যাম তেনে অ অ হ'ব দে ওম ওম ঠিক আছে